ইচ্ ৰাম মই এবাৰ পল্টন বজাৰৰপৰা শাড়ী এখন যে আনিছিলোঁ জানানে নাই সেই শাড়ীখন ইমানেই মানে দেখাত ধুনীয়া জকমকীয়া একদম ফুলাম ইমান ভাল লাগিলে মই হাতেৰে চুলোঁ মিহি পালোঁ কিন্তু আনি পেলাই মই পিন্ধিলোঁ প্ৰথম পিন্ধাতেই য'ত ফিচিকি ফিচিকি গ'ল নহয় গোটেই ফাটি ফাটি গৈছে ছাইদেৰে পচা আছিলে বুজিছানে বহুত দিনৰ ষ্টক আছিলে নেকি কাপোৰখন মানে মোৰ পো ইমান বেয়া লাগিলে এনেকুৱা ঠগন খালোঁ নহয় লাইফত এনেকুৱা ঠগন খোৱা নাই ইমান পইচাকেইটা মানে পানীত পেলাই আহিলোঁ আৰু মই